ডেবিট আৰু ক্ৰেডিট কাৰ্ড হ'ল বিভিন্ন ধৰণৰ কাৰ্ড আমি বেংক যিকোনো বেংক এটাত একাউণ্ট খোলাৰ পিছত ডেবিট কাৰ্ডটো আমি একাউণ্টটো খোলাৰ লগে লগে পাই যাওঁ দুদিনমান একাউণ্টটো খোলাৰ দুদিনমান পিছত আমাৰ তাত আহি যায় ক্ৰেডিট কাৰ্ডটো আমি পিছত এপ্লাই কৰিব লাগে দুয়োটাৰে ব্যৱহাৰ বেলেগ বেলেগ ডেবিট কাৰ্ডেদি আমি এ টি এমত গৈ আমাৰ পিন নাম্বাৰ দি কেছ ওলাব পাৰোঁ আৰু কেতিয়াবা শ্বপিং কৰিলে ডেবিট কাৰ্ডেদিও আমি পে'মেণ্টটো কৰিব পাৰোঁ এইটো ডেবিট কাৰ্ডে দুয়োখন কাৰ্ডে সহায় কৰে যাতে আমি ক'বাত গ'লে বেছি পৰিমাণে কেছ লৈ যাব লগা নহয় যিহেতু চব জেগাবোৰতে আজিকালি এ টি এম পোৱা যায় ক্ৰেডিট কাৰ্ডটো হ'ল আমি যদি বিচাৰোঁ এপ্লাই কৰিব পাৰোঁ যেনেবা আমি কিবা এটা বস্তু কিনোতে আমাৰ তাত সিমান পইচা নাই যিমান বস্তুটোৰ দাম কিন্তু আমি ইমাৰ্জেঞ্চিয়ে এইটো বস্তুটো কিনিব লগা হয় তেতিয়া আমি ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰোঁ ক্ৰেডিট কাৰ্ডত আমাৰ একাউণ্টত পইচা নাথাকিলেও ক্ৰেডিট কার্ডৰ থ্ৰু দি আমি এটা লোন হিচাপে বেংকৰ পৰা পে'মেণ্টটো কৰিব পাৰোঁ আৰু পিছত সেই এমাউণ্টটো আমি আমাৰ তাত যেতিয়া থাকে আমি সেইটো পে' কৰি দিব লাগে ক্ৰেডিট কাৰ্ডৰ এটাই বেয়া যে যদি আমি বেছি পৰিমাণে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰোঁ আৰু সময়মতে পে'মেণ্টটো কৰিব নোৱাৰোঁ তেতিয়া আমাৰ এটা স্ক'ৰ থাকে ক্ৰেডিট স্ক'ৰ সেইটো যদি বেয়া হৈ যায় তেতিয়া আমি ভৱিষ্যতে লোন বা তেনেকুৱা কিবা ফেচিলিটি ল'ব বিচাৰিলে সেইটোৱে আমাক অসুবিধা দিব পাৰে